হেল্ল' তৰুণ হয় নে মই গায়ত্ৰী বায়ে কৈছিলোঁ অঁ অঁ একো নাই বাৰু মই এই আমাৰ ইয়াত যে এই বিশালত একাউণ্টেণ্ডৰ প'ষ্ট ওলাইছে তাৰ বিষয়ে তুমি কিবা জানা নেকি বাৰু অঁ অঁ অঁ অঁ তোমাৰ ওচৰত সেই এডভাৰটাইজটো পাম নেকি অঁ ঠিক আছে তেনেহ'লে তুমি মোক সেই এডভাৰটাইজটো প্ৰথমে পঠাই ল'বাচোন এনেই তুমি গম পোৱা নেকি তাত কুৱালিফিকেচন কি বিচাৰিছে আৰু কি কি এক্সট্ৰা কিবা লাগিব নেকি অঁ অঁ অঁ অঁ তোমাৰ ওচৰত মই মই দিম বুলি ভাবিছিলোঁ তোমাৰ ওচৰত গ'লে মই বায়'ডাটাখন বনাব পাৰিম নেকি তোমাৰ লেপটপত তাত কি কি মানে ভৰাব লাগিব বায়ডাটাখনত তুমি জানা নেকি

অঁ অঁ আগৰ এক্সপেৰিয়েঞ্চৰ কিবা তেওঁলোকে চাব নেকি চাগে অঁ অঁ অঁ অঁ থিক তুমি কে কেতিয়াকৈ দিবলৈ যাবা জমা অঁ ঠিক আছে তেনেহ'লে মই ঘৰৰ পৰা ওলাই গৈ তোমাৰ লেপটপতে বায়'ডাটাখন বনাই একেলগেই জমা দিম যাম ঠিক আছে মই নমান বজাত যাম ঠিক আছে দিয়া হ'ব ঠিক আছে